হয় মোৰ নাম হৈছে অনুপম লাহন মই লাহন গাঁৱৰ নিবাসী মোৰ দেউতাৰ নাম শ্ৰীযুত দিব্যজিত লাহন আৰু মোৰ মাৰ নাম শ্ৰীমতী অৰুণজোতি লাহন মোৰ এটা ভাইটি আছে তাৰ নাম অম্লানজ্যোতি লাহন বৰ্তমান সি নৰ্থ লখিমপুৰ কলেজত অধ্যয়নৰত হৈ আছে আমাৰ ঘৰত মানুহ চাৰিটাই মই মোৰ মা মোৰ দেউতা আৰু ভাইটি মই মোৰ স্কুলীয়া শিক্ষা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা কৰিছোঁ আৰু কলেজীয়া শিক্ষা নৰ্থ লখিমপুৰ কলেজত পৰা লাভ কৰিছোঁ বৰ্তমান মই বৰচলা বালিকা প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কর্ম নির্বাহ কৰি আছোঁ ইয়াৰ বাবে যি ডিগ্ৰী প্ৰয়োজন হয় অর্থাত মই ক'ব বিচাৰিছোঁ যে ডিএলএড ডিগ্ৰী এই ডিএলএড পাঠ্যক্ৰম মই লখিমপুৰৰ আজাদৰ ডায়েটৰ পৰা গ্ৰহণ কৰিছোঁ স্কুলত থকা সময়খিনি দিনটোৰ মোৰ আটাইতকৈ প্ৰিয় সময় বা আটাইতকৈ সুমধুৰ সময় ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা তেওঁলোকক বিভিন্ন বিষয় বুজোৱা তেওঁলোকৰ লগত খেলা তেওঁলোকৰ লগত হঁহা এইবোৰ কৰি মোৰ বৰ ভাল লাগে এতিয়া যদি মই মোৰ হবিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে মই উপন্যাস গল্প কবিতা আদি পৰ পঢ়াৰ কথা ক'ব পাৰোঁ মামণি ৰয়ছম গোস্বামী বাইদেউৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা কিতাপখন মোৰ অতিকৈ প্ৰিয় এই কিতাপখনত তেওঁ ব্যৱহাৰ কৰা ভাষা তেওঁ যি গুৱাহাটীয়া ভাষা ব্যৱহাৰ কৰিছে ই অতি সুমধুৰ কৰি তুলিছে ইয়াক ইয়াৰ উপৰিও মই নিজৰ ঘৰতে নিজৰ একান্ত প্ৰচেষ্টাত এখন ফুলনি বাগিচা নিৰ্মাণ কৰিছোঁ আজৰি সময়ত কিছু সময় তাত কটাওঁ ইয়াত থাকি মোৰ যথেষ্ট ভাল লাগে মই নিজৰ প্ৰচেষ্টাত নাৰ্জী ফুল নটা বজাৰ ফুল আদি বিভিন্ন ফুল ইয়াত লগাইছোঁ আকৌ বন্ধৰ সময়তো মোৰ ফুৰিবলৈ যোৱা মোৰ এটা চখ আছে সেয়েহে মই বন্ধৰ দীঘলীয়া বন্ধ পালে বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ